হেল্ল' অঁ পৰিবহণ এজেঞ্চি হয়নে বাৰু অঁ মই গাড়ী এখন বুক কৰিছিলোঁ আপোনালোকে ইমান লেতেৰাকৈ গাড়ীখন পঠাই দিছে এতিয়া কৰোণাৰ সময়ত ড্ৰাইভাৰৰ মাস্ক নাই গাড়ীৰ চেনিটাইজাৰ কৰা নাই ইমান লেতেৰ পেতেৰকৈ আপোনালোকে গাড়ীখন পঠাই দিছেনে এতিয়া এই নগ'লে নহয় কাৰনে যাবলগীয়া হোৱা কাৰণে এতিয়া বুকিং কৰিবলগীয়া হৈছে অঁ যদি আপোনালোকে এঘণ্টাৰ ভিতৰত গাড়ীখন চেঞ্জ কৰি দিব পাৰে চেনিটাইজাৰ মাৰি পঠাব চাফ চিকুণ কৰি দিলে মানে নিম আৰু অঁ নহলে যদি বোলে নোৱাৰে তেতিয়াহ'লে মই বুকিং কৰা পইচাকেইটা আপোনালোকে এই পঠাই দিব